হেল্ল' অঁ পাৰিণীতা কোৱা অঁ ভালেই আছোঁ আৰু কিবা কৰি তোমাৰ ঠিকে আছে দিয়া বাকী ইমান দিন পিছত মনত পৰিল যে মোলৈ অঁ হয় নেকি ভাল কথা দেখোন আহিবা আহিবা লগ ধৰিবা দেই আমাৰ ঘৰলে আহিবা থলুৱা মানে ৰেষ্টুৰেন্টবিলাক ন থলুৱা ৰেষ্টুৰেন্টতো আছে কেইখন মানো আছে এখন খৰিকা বুলি আছে বজাৰৰ মাজতে আছে সেইখনো বহুত ভাল দেই মানে ফেমাচ হয় আৰু তাৰপিছত আৰু এখন খৰিকাৰ পিছত আৰু এখন আছে গ্ৰীন আচিয়ানা বুলি এই মিছন চাৰিআলি যে মিছন চাৰিআলিৰ ওচৰত আৰু তাতে তাৰে লগত আৰু এখন আছে মৌচুমী পৰম্পৰা আৰু মৌচুমী পৰম্পৰাৰ উল্টা ফালে এখন আছে মৌচুমী বুলি এই গোটেই কেইখনতে থলুৱা খানা পায় অঁ ঠিক আছে আহা না তুমি অকল আহাচোন মই তোমাক য'ত লৈ যাব লাগে চবতে লৈ যাম থলুৱা খানাবিলাক তুমি ভাল পোৱা মানে ন অঁ অঁ মৌচুমীখন যে মৌচুমীখনত মই সেইদিনাখন গৈছিলোঁ ইমান বিধ দিয়ে তুমি যদি মানে নিৰামিষো লোৱা একদম বহুত দিব বহুত মানে কেইবাবিধো সেইদিনাখন আমি গৈছিলোঁ কচু শাক দিছে কলপচলা দিছে তাৰপাছত মাছ টেঙাতো যে ইমান টেষ্টি মানে তাত মাছ টেঙা দিছে ভাত দিছে অঁ ওঁ বহুত টেষ্টি মানে বেহুৱা ভাল পোৱানে নাই তুমি বেহুৱাও পাই তাতে মানে কি ক'বা আৰু মানে একো মানে হেৰি নাই অঁ চব পাই মানে তাতে তুমি আহা তেতিয়া হ'লে মই লৈ যাম অঁ মোক কল কৰিলেই হ'ল মই তোমাক লৈ যাম অঁ তাতে আৰু এইবিলাক মৌচুমীত যাবানে ক'ত যাবা তুমি কোৱাচোন অঁ অঁ ঠিক আছে মৌচুমীৰ খানাটো খায়ে তুমি ভাল পাবা তাত খাই যদি মানে পেটত জেগা থাকে লৈ যাম দিয়া আৰু বেলেগত বেলেগত অঁ মন্দিৰ তেজপুৰত নাথাকিব নেকি ভৈৰৱী মন্দিৰ আছে ইফালে আমাৰ মহাভৈৰৱ মন্দিৰ আছে ঠিক আছে হ'ব তুমি আহা আগতে নকওঁ নকওঁ তুমি কোনদিনাখন আহিবা মোক খালী আগতে জনাই দিবা মই অফিচৰ পৰা ছুটি লৈ লম অফিচ মানে কি আৰু মইতো অফিচত নাযাওৱে মানে অফিচ বোলা নহয় আৰু এই এটা মানে হেৰিত সোমাইছোঁ যে প্ৰজেক্ট ষ্টুডেন্ট হিচাপে তাৰ পৰা মানে মই ছুটি ল'ব লাগে আৰু তুমি মোক ফোন কৰিবা ঠিক আছে দিয়া অঁ অঁ ঠিক আছে হ'ব দিয়া ৰাখিছোঁ তেতিয়াহ'লে ভালে থাকিবা অঁ অঁ